মই বেছিদিনৰ কাৰণে ঘৰৰ বাহিৰলৈ গ'লে গছ গছনিবোৰত পানী আৰু সাৰ এইবিলাক দি থৈয়ে যাওঁ আৰু যোনবিলাক গছপুলি বা ফুলৰ পুলি টাবত থাকে টাবত থকা ফুলৰ পুলি বা গছপুলিবিলাক কি হয় পানী দিলে সেইখিনি সোনকালে শুকাই যায় আৰু সেইটো কাৰণে তাত মই কি কৰোঁ হয় শুকান পাত নহয় শিল এইবিলাক দি পেলাই পানীটো দি থলে পানী মাটিখিনি সোনকালে শুকাই নাযায় আৰু পানীটো সেমেকা ভাৱটো থাকে আৰু পানীতোও থাকে তেতিয়া বেছি দিনলৈ মানে গছজোপা পানীৰ হেৰিটো পাই থাকে আৰু আজিকালি কি আহিছে আজিকালি পাইপ দিও মানে বা কিবা এনেকৈ পাইপৰ ব্যৱস্থা কৰি অকণ অকণকৈ পানী পৰি থকা ব্যৱস্থাও কৰিব পাৰি যাতে গছপুলিটো একেবাৰে শুকাই গৈ বেয়া নহয় বা মৰি নাযায় আৰু মই নথকা অৱস্থাত মোৰ ঘৰত মা দেউতা ভাইটি ভণ্টি আছে তেওঁলোকেও বাৰু চোৱা চিতা কৰে ত' সেইটো কাৰণে মই যিখিনি পাৰোঁ কৰি থৈয়ে যাওঁ আৰু মোৰ নত বেছিদিন নাথাকিলে তেতিয়া মা দেউতাহঁতে বা ভাইটি ভণ্টিহঁতে পানী চানী দিয়ে সেইবিলাকে কৰে আৰু